মই যিহেতু মই এতিয়া বিয়া হোৱা নাই বা পঢ়ি আছোঁ সেইটোকে মোৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত মই ক'ব নোৱাৰিম কিন্তু আমাৰ ইয়াৰে ওচৰে পাঁজৰে বা মোৰ ভাইটি ভণ্টি বা মোৰ দাদা বৌহঁতৰ ল'ৰা ছোৱালীবিলাকক যেতিয়া শিশু স্কুলত দিয়ে আৰু নামভৰ্তি কৰে তেনেদৰে ব্যৱস্থাখিনি মই ক'বলৈ ওলাইছোঁ ইয়াত মানে চৰকাৰী স্কুলত নামভৰ্তি কৰোঁতে পইচাৰ কোনো ব্যৱস্থা নাই এইটো আমাৰ বহুত ডাঙৰ সুবিধা আমাৰ কাৰণে চৰকাৰৰ কাৰ কাৰণে বিনা পইচা ইয়াতে এডমিশ্যন কৰা হয় আৰু চৰকাৰৰ ফালৰ পৰা কিতাপো যোগান ধৰা কৰা যোগান ধৰা হয় সেইকাৰণে চৰকাৰী নামভৰ্তি কৰিলে ল'ৰা ছোৱালীবিলাকৰ বহুত সুবিধা হয় আৰু চৰকাৰে এইটো আমাক বহুত সহায় কৰিছে এইটো ক্ষেত্ৰত আৰু চৰকাৰী ফালৰ পৰা ল'ৰা ছোৱালীবোৰক চাইকেল দিয়া হয় আৰু দুপৰীয়া খাদ্যতো মিড ডে' মিল খুওৱা হয় বহুত সুবিধা হয় আৰু ঠিক তেনেদৰে প্ৰাইভেট স্কুলবিলাকত নামভৰ্তি কৰিলে আমাৰ ইয়াতে নামভৰ্তি নাম অলপ বেছি হয় পইচাটো কমাব পাৰিলে ভাল আছিলেতো উপায়টো কিন্তু যিহেতু আমি জানো আৰু প্ৰাইভেট স্কুলবিলাকৰ শিক্ষক শিক্ষয়ত্ৰীৰ দৰমহাও ল'ৰা ছোৱালীৰ এডমিশ্যনৰ পৰাই যিহেতু উপলব্ধ বা এডমিশ্য় মাহে মাহে যিটো মান্থলি পইচা হয় সেইটোৰ পৰাই উপলব্ধ হয় সেইকাৰণে অলপমান সেইটোও মা চলি যায় আৰু বেছি হ'লেও তথাপি এডমিশ্যনত পাঁচ হাজাৰ ছয় হাজাৰ আৰু মাহে মাহে বাৰশ চৈধ্যশ এনেকৈ পইচা লয় আৰু বহুতখিনিয়ে পইচা লয় তথাপি কিছুমান কিছুমানে যিহেতু নিজৰ ল'ৰা ছোৱালীক ভাবে যে প্ৰাইভেট স্কুলত দিলে বহুত ভাল ৰিজাল্ট কৰিব বহুত ভাল হ'ব তে সেইসকলৰ কাৰণে বহুত কষ্ট আৰু যোনকেইটা দু দুখীয়া ঘৰৰবিলাকৰ কাৰণে বহুত কষ্ট হয় তেওঁলোকে কিবাকৈ মাহটোৰ মূৰত ভাত খাবলৈ নাটে তেনেকৈ যোগাৰ কৰি দিব লগা হয় কিন্তু ইফালে ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ চিন্তা পঢ়াৰ চিন্তা সেনেকৈ আৰু চলিব লগা হয় সেই হিচাপে অলপ কম কৰিলে আৰু ভাল হয় পইচাবিলাক ল'ৰা ছোৱালীৰ মানে অৰ্থনৈতিক কথাটোও ভাবিব লাগিব কিমানভাৱে সচ্ছল কিমান দিব পাৰে কিমান নোৱাৰে সেইটো কথা ভাবি মানে নামভৰ্তিৰ সেইটো ফিজটো কৰিব লাগে কিন্তু কি কৰিব আৰু সেনেকুৱা আৰু কলেজবিলাকতো সেই চৰকাৰী কলেজ হ'লে অলপমান ৰেহাই হয় আৰু প্ৰাইভেট কলেজতবিলাকৰ একদম আমাৰ পইচা খাই খাই সেনেকুৱা মানে বহুত হৈছে আৰু বহুত বহুত পইচা লয় তেনেকুৱাই আৰু